অ অ অঁ হয় কোৱাচোন এই আমাৰ গোটৰ গোট এটা খুলিব লাগিছিলে নহয় তাৰ কাৰণে তোমাক ফুলে ফোন কৰিছিলোঁ তুমি সোমাবানে কি অ তেতিয়া অ তেতিয়া এ এনেই দহজনীয়ে লাগে দহ দহজনী হ'বগে কিন্তু তুমি আকৌ আগ ধৰি ক'ব লাগিব নহয় ক'লেহে আকৌ ইয়াত আমি লিখি মেলি ল'ব লাগিব ইকিজনী দীপালী ৰাজখোৱা ৰিংকু ৰাজখোৱা ৰীতামণি ৰাজখোৱা তাপা ছয়নিকা শইকীয়া এইকেইজনী গোট খাইছে বা লিখি লৈছোঁ বাকি আৰু যদি সোমোৱা তেতিয়া দহজনী কোৱাই ল'ব লাগিব তুমি তেতিয়া আগতীয়াকৈ হেৰি কৰিবা আহিবা আগতীয়াকৈ আহিলে হেই তেতিয়া তোমাৰ নামটো ভৰাই ল'ব লাগিব ডকুমেণ্টছ আধাৰ কাণ বে কাৰ্ড বেং পাছবুক তাপা ফটোৰ এখন তাপা এনেকে ডকুমেণ্টছকেইটা লাগিব আৰু অঁ সভানেত্ৰী সম্পাদিকা দীপালী ৰাজখোৱা সম্পাদিকা কৰিব লাগিব সভানেত্ৰী ৰিংকু ৰাজখোৱা অঁ কৈ আছে হ'ব সিহঁত তুমিও সোমোৱা যদি তুমি সোমোৱা যদি হেৰি কাইলৈ আহিবা অঁ লাগিব সিহঁতৰ ফটো সুধি মেলি লৈ দহজনী পূৰাব লাগিব আৰু কাইলৈ আটাইকেইজনী গোট খাই লৈ আলোচনা কৰিব লাগিব তাপা আকৌ গোটৰ নাম এটাও দিব লাগিব মাহেকীয়া ফিজ পঞ্চাছ টকামানকৈ থ'ব লাগিব আৰু নহয় প্ৰথম মাহেকত কেইদিনমান সৰহকে ল'ম আৰু তুলিব লাগিব হ'লেও এনেই ফিজটো পঞ্চাছ টকা মানকে তোলাটো কৰিব লাগিব তেতিয়া আকৌ বেংকলৈ যা আকৌ বেং আকৌ বেংকলৈ যাব লাগিব সেইখিনি আকৌ যাতায়তী খৰচ আছে আকৌ চিল মোহৰ এইবোৰ কিনিব লাগিব তাপা ব আকৌ বহী কিনিবই লাগিব বহী তিনিখনমান লাগিবই চাগে লাগিব আৰু সেইকাৰণে বহীকেইখনো ল'ব লাগিব

অ অঁ বোকা দি অ কি হেৰি গোট কিবা হ'লে পিছত বাৰু আটাইকেইজনী গোট খাওঁ তেতিয়া তোমাকে হ'লেও পাতি দিব লাগিব আৰু আলোচনাটো কৰি ল'ব লাগিব তাপা আটাইকিজনী গোট খাই লৈ আলোচনা কৰি মেলি লৈ তাৰপা বেংকলেও যাব লাগিব পৰসিলেলে মানলে কাইলৈ যদি এটাইকিজনী গোট খাওঁ গোট খাই দহজনী নামটো দি মেলি লৈ গোট কিবা তাৰপিছত আকৌ সভানেত্ৰী সম্পাদিকা সেয়া পাতি মেলি লৈ তাপা তেতিয়া পৰহিলে গোটৰ নাম ভালকৈ কি হোপাত দিয়ে দি মেলি লৈ পেলাই পৰহিলৈ মানলৈ আকৌ বেংকলৈও যাবগৈ লাগিব অ

অ তা অঁ ল'ব লাগিব ভাল

তাকে আলোচনা কৰি ল'ব লাগিব আৰু অঁ অঁ অঁ দি যদি সেহেঁতবিলাকে কয় বোলে পইচা পঞ্চাছ টকাতকৈ আমি বেছিকে থ'ম তেতিয়া থ'লেটো ভালেই হ'ব আৰু

এ আকৌ লোন চোণ দিয়া মেলা সেইবোৰ পাতি ল'ব লাগিব আকৌ সপ্তাহ মাহেকত কেইখন মিটিং হয় সেয়া পাতি ল'ব লাগিব সপ্তাহৰ সপ্তাহে এখন হ'লে এমাহত কেইখন মিটিং হ'ব সেই সেয়া লিখি মেলি ল'ব লাগিব প্ৰচিটিঙত তাকে অঁ তাপা সোমাই মেলি গৈ পেলাইহে তাপা লোনৰ চিন্তা কৰিম কিন্তু গোটৰ ভিতৰত কথা কৈছোঁ গোটৰ ভিতৰত বা পইচা কোনোবাই লোনত কেইটকাকৈ মানে নিব কিমানকৈ ঘূৰাব সপ হেৰি এমাহত তিনিবাৰকৈ ঘূৰাই নে নাই মাহেক্ৰমতে সূতে মূলে দিয়েনে তেনেকৈ পাতি ল'ব লাগিব সেইটো কাৰণে আমি আলোচনাটো ভালকৈ কৰি ল'ব লাগিব

গোট খোলা অ খোলা পিছত ব হেৰি আমি ধৰা সপ্তাহত মিচিং মিটিঙখন পাতিলে পঞ্চাছ টকাকৈ কেই টকাকৈ ভাগ পৰে তেনেকৈ সপ্তাহৰ মিটিঙখনতে দি যাব লাগিব দি গ'লে তেতিয়া আমি এমাহ মূৰত ঘৰা গোটেইকেইটা পইচা তেতিয়া নিদিলেও হৈ যাব সেইটো আলোচনা কৰিব লাগিব কালি গৰাকী গোট খাই লৈ অ এই অকমান সভানেতি সম্পাদিকা অকমান টনটনীয়া লাগিব বুট কিবা জনীও অকমান টনটনীয়া মানুহ লাগিব কথা ধৰা দুফাকি ক'ব পৰা বা জনা এনেকে বা লিখিব পাৰা বোলে দখাস্ত এখন পটককে লিখিব লাগে বা কিবা এখন উলিয়াই ফৰ্ম এখন পটককে পূৰাব লাগে তেনেকুৱা মানুহ হ'ব লাগিব তেনেকুৱা মানুহ এজনী তেনেকুৱা এজনী অঁ অঁ তেনেকুৱা মানে অকমান টনটনীয়া জনা বুজা মানুহ ল'ব লাগিব আৰু সেইটো ভালকৈ আলোচনা কৰি ল'ম আৰু আমিবোৰে তাৰপা সময় উলিয়াই পেলাই অকমান বেছিকৈ বহি আলোচনা কৰিব পৰাকৈ সময় অকণ উলিয়াই দিনটো ল'ব লাগিব অঁ তাকে আলোচনা কৰি ল'ব লাগিব কোনটো পৰ্যায় কেনেকৈ কি হয়

সেই মিটিঙখনলে অহাৰ পৰা মই আজৰি হৈ আহিবা তেতিয়া আজৰি হৈ উলিয়াই পেলাই তেতিয়া মানে ক'ব লাগিব অঁ অঁ সুধিমেলি চবৰ লগতে আলোচনা কৰিবা সেইটো এতিয়া হাতত পতককে সোমাও বুলিলে আকৌ পইচা কেতিমান হাতত আগতীয়াকৈ লাগিবই যোৱা মেলা খৰচৰ পৰা ধৰি আকৌ গোটটো দিয়াতো দিয়ে বা যাতায়তী খৰচতে লাগিবই নহয় কেইদিনমানকে সেইটো কাৰণে প্ৰথমতে কেইদিনমান সৰহকেই তুলি ল'ব লাগিব নাই এনেই দুজনী চাৰিজনীয়ে এনেই আলোচনা এটা কৰি লৈছোঁ আৰু কিন্তু মানুহকেইজনী গোট খালেহে আমি ভালকৈ সঠিক সিদ্ধান্তটো ল'ব লাগিব এতিয়া এনেই ফোনত পতা নাই পা এনেই মুখে মুখেহে এনেই অকমান আলোচনা কৰিছোঁ আৰু গোট এটা খুলিম বুলি তাপা হেৰি সেইকাৰণে বাকীগৰাকী গোট খালেহে মুখে মুখে ক'ব পাতিব পৰা হ'ব

অ

অ অ গোটটো খুলি মেলি লৈ ভিৰত সোমাই লৈ তাৰপিছতহে আকৌ এইবোৰ শস্যৰ কাৰণে আকৌ সেয়া দখাস্ত কৰি আকৌ সেইবোৰ বস্তু পাতি আনিব লাগিব অন্য গোটত আনিয়ে আছে নহয় এইবোৰ বস্তু লকলৈ গৈ তাত দখাস্ত দি এই গুটিৰ কাৰণে দিবলৈ হ'লে মানে হেৰি মানে হেৰি আধাৰ কাৰ্ড পাছবুক তাৰপিছত আকৌ সেই ভোটৰ কাৰ্ডটো লাগিব বুলি কোৱা শুনিছোঁ আকৌ সেই ন এইখন পান কাৰ্ডো লাগিব অ তাৰপিছত আকৌ খাজানা জাষ্ট কপি সেইকপিও লাগিব খাজনা জাষ্ট কপি

আমি আলোচনা কৰি চাব লাগিব বাৰু তেতিয়া ব্লক ব্লকলৈ যাওঁতেনে কৃষকৰ কিহৰ গুটিৰ কাৰণে ফৰ্ম পূৰালে কি কি ডকুমেণ্টছ লাগিব সেইবোৰ ভালকৈ আকৌ সুধিম আমি জনাইকেইটাই নহ'বও পাৰে নহয় আমাৰ লেট হৈ গৈছেগৈ হয় বাৰু সেইটো আগতীয়া কৰিব লাগিছিলে আমাৰ এতিয়া শেহতীয়া হ'ল

সময় অকণ অকমান সৰহীয়াকৈ উলিয়াই আনিবা তেতিয়াহে আকৌ আলোচনাটো বহলকৈ কৰিবলৈ হ'ব

অ তেহ অঁ অঁ ঘৰতে আছোঁ দিয়া অঁ চাহ খোৱা নাই খাম আৰু অ অ অ অঁ অঁ